অসমীয়া সমাজত প্ৰচলিত উৎসৱ বুলি কওঁতেই প্ৰথমেই আমাৰ জাতীয় উৎসৱ হ'ল বিহু আমাৰ বিহু তিনিটা পৰ্যায়ত আমি পালন কৰোঁ প্ৰথমে নতুন নতুন অসমীয়া বছৰৰ আৰম্ভণিতে হ'ল ব'হাগ বিহু তাৰ পাছত কাতি বিহু তাৰ পাছত আকৌ মাঘৰ বিহু উদযাপন কৰোঁ আমি ব'হাগ বিহুটো অসমীয়া বছৰৰ নতুন মাহ চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিত হয় সেই সময়ছোৱাতে আমাৰ ব'হাগ বিহু আহে ব'হাগ বিহু আমাৰ সাতদিনলৈ চলে কোনো কোনো লোকে এমাহলৈ গোটেই ব'হাগ মাহটোৱেই বিহু হিচাপে পালন কৰিয়েই থাকে ব'হাগ বিহুৰ প্ৰথম আৰম্ভণিৰ দিনাই গৰু বিহু হয় গৰু বিহুৰ দিনা আমি সকলো অসমীয়া মানুহে মাহ হালধিৰে গৰুক গা ধুৱাই গধূলি পুনৰ নতুন পঘাৰে বান্ধি গোহালিলৈ লৈ যাওঁ তাৰপিছত আমাৰ পৰম্পৰা অনুসৰি সকলোৱে গোহালিৰ ওচৰত জাগ দিওঁ জাগৰ পিছতে গৰুক গধূলি সিহঁতৰ নিয়ম পালন কৰিবলৈ বুলি পিঠা খোৱাওঁ তাৰ পাচদিনা হ'ল আমাৰ মানুহৰ বিহু মানুহৰ বিহু দিনা ৰাতিপুৱাই সকলোৱে গা ধুই মেলি আজৰি হৈ প্ৰথমে গুৰুজনাৰ সেৱা গুৰুজনাৰ ঘৰলৈ গৈ ঘৰলৈ গৈ সকলো ডেকা গাভৰুৱে গাঁৱৰ বুঢ়া আই গৰাকীসকলে গৰুক সেৱা কৰি আহি পুনৰ হুঁচৰিৰ আয়োজন কৰে গাঁৱৰ ডেকা গাভৰু সকলোৱে একত্ৰিত হৈ হুঁচৰি গায় আই সকলেও হুঁচৰি গায় আৰু বৃদ্ধ বয়সৰ লোকসকলেও হুঁচৰিলৈ বুলি ওলাই যায় কাৰণ বিহুটো আমাৰ ৰঙালী বিহুটো আমাৰ বহুত আনন্দৰ কোনেও হুঁচৰিৰ আনন্দ এৰিব নোৱাৰে আমি সকলোবোৰ ডেকা গাভৰু একত্ৰিত হৈ ঘৰে ঘৰে গৈ হুঁচৰি গাই ৰং ধেমালি কৰোঁ হুঁচৰি এ নিজৰ গাঁৱৰ উন্নতিৰ হকেও গাব পাৰোঁ বা সকলোৱে মিলি হুঁচৰি গাই বিহুৰ শেষত একেলগে ভোজ খাম বুলিও হুঁচৰি গাওঁ এনেকৈ আমি ব'হাগ বিহুটো পালন কৰোঁ আমাৰ ব'হাগ বিহুটোৰ অৰ্থ হৈছে গুৰু সেৱা আৰু গো সেৱা তাৰপিছতেই আহিলে কাতি বিহু কাতি বিহুটোক কঙালী বিহুও ক'ব পাৰি কিয় ক'ব পাৰি এই সময়ছোৱাত প্ৰায় সকলোৰে ঘৰতে খাবলৈ অলপ অসুবিধা হয় খেতি পথাৰ মানুহে খেতি পথাৰলৈ নামি তাৰ আগে আগে খেতি পথাৰলৈ নামি খেতি কৰেহে চপাবৰ সময় নহয় গতিকে প্ৰায়বিলাক মানুহৰ ঘৰতে প্ৰায় খাবলৈও এমুঠি নাথাকে যেনে তেনে তুলসী সেৱা কৰিম বুলি কিবা এমুঠি গোটাই আনি সকলোৱে তুলসী ভেটি বনাই তুলসী ৰুৱে আৰু ৰুই ঘৰে ঘৰে গৈ ল'ৰা ছোৱালীবিলাকে তুলসী পূজা কৰি তুলসী বিহু গায় তুলসী পূজাৰ অৰ্থ হ'ল তুলসী সেৱা তাৰ পাছতে আহিলে আমাৰ মাঘৰ বিহু মাঘৰ বিহুৰ মাঘৰ বিহুৰ উৰুকাৰ দিনা গাঁৱৰ ডেকাসকলে মিলি ভেলাঘৰ সাজে আঘোণ মাহত মানুহবোৰে যেতিয়া পথাৰৰ খেতি চপাই ঘৰলৈ সোমোৱায় পথাৰত নতুন নতুন নৰানি থাকে সেই নৰানিৰ পৰা নৰা কাটি মানুহবোৰে গোটাই ৰাখে ভেলাঘৰ সাজিবলৈ বুলি গতিকে গাঁৱৰ প্ৰায়বোৰ ডেকাই গোট খাই ভেলাঘৰ সাজি মেজি বনাই উৰুকাৰ নিশাটো সকলোৱে মিলি ভেলাঘৰতে পাৰ কৰে সকলোৱে মাছ মাংস আদি যোনে যেনেকৈ পাৰে গোটাই আনি তাতে গান বাজানা বজাই একত্ৰিত হৈ ভোজ খায় পাছদিনা পুৱাতেই সৰু ল'ৰাই গা ধুই আহি মেজি জ্বলায় মেজিৰ জুই মেজি জ্বলোৱাৰ অৰ্থটো হ'ল অগ্নিসেৱা আমি এনেকৈয়ে তিনিওটা বিহু পালন কৰোঁ আই ঐ দেহি আমাৰ বিহুটি ইমান আদৰৰ কোনো অসমীয়াই পালন নকৰাকৈ নোৱাৰে মাঘৰ বিহুৰ কথা যে ক'লোঁ এই মাঘৰ বিহুত গাঁৱৰ বুঢ়াসকলেও ওলাই আহি বাহিৰত ঢোলৰ ডগৰৰ শব্দত ডেকৰ শব্দত এপাক নাচি উঠে গতিকে এক কথাত ক'বলৈ হ'লে আমাৰ জাতীয় উৎসৱ বিহুৱেই বিহুক আমি কেতিয়াও পালন নকৰাকৈ নোৱাৰোঁ তাৰ পাছতেই আমাৰ অসমীয়া মানুহে দেৱালী উৎসৱটোও পালন কৰে দেৱালী উৎসৱৰ অৰ্থটো হৈছে ৰামচন্দ্ৰই যেতিয়া অযোধ্যাত ৰাৱনক বধ কৰি ৰামচন্দ্ৰই যেতিয়া ৰাৱনক বধ কৰি অযোধ্যালৈ ঘূৰি আহিছিল তেতিয়া অযোধ্যাবাসীয়ে আনন্দত অপাৰ হৈ সকলোৱে নিজৰ পদূলিয়ে পদূলিয়ে ধূপ দীপ আদি জ্বলাই আনন্দত ৰামচন্দ্ৰক আঁকোৱালি লৈছিল এতিয়া সেই পৰম্পৰা অনুসৰিয়েই আমাৰ অসমীয়া সমাজৰ লোকসকলে প্ৰতি বছৰে দেৱালী উৎসৱটো এনেদৰে পদূলিত ধূপ দীপ জ্বলাই অতি নোৱাৰা জনেও অতি দৰিদ্ৰ লোকসকলেও কেইডালমান মম জ্বলাই হ'লেও পোহৰ দেখোৱাই ৰামচন্দ্ৰক আঁকোৱালি লয় গতিকে দেৱালী উৎসৱৰ দেৱালী উৎসৱৰ তাৎপৰ্য্য হৈছে পোহৰ সকলোবোৰ ল'ৰা ছোৱালীয়ে ফটকা ফুটাই ঘৰে ঘৰে মিঠাই বনাই মিঠাই খাই ফুলজাৰি ব'ম আদি ফুটাই এনেকৈ দেৱালী উৎসৱ পালন কৰে